আমাৰ মানে অঞ্চলটোত বড়ো বাংলা বা বা বঙালী বা হেৰি আহোম অসমীয়া কছাৰী তেনেকে বহুত মানে মিচিং হওক মানে নেপালী হওক মানে অঞ্চলটোত আছে তেনেকৈ ঠিক তেনেকৈ আমি অসমীয়া বা কছাৰী মানুহ আহোম মানুহ বৰা তেনেকে আমাক কছাৰীবোৰ মানে হয় ভাষাটো কিন্তু তেওঁলোকে হওক বড়ো হওক বঙালী হওক বা নেপালী হওক এনে মিচিং হওক ভাষাবোৰ তেওঁলোকৰ চবৰে বেলেগ বেলেগ তেনেকৈ ঠিক তেনেকৈ আমি আমাৰ অসমীয়া মানুহ বহাগৰ বিহু পাতোঁ বহাগৰ বিহুতো তেওঁলোকক আমি নিমন্ত্ৰণ কৰোঁ বিহু খাবলৈ আহে বা আমাক কিবাকিবি ঘৰত সকাম বা কিবাকিবি পাতিলেও আমি তেওঁলোকক ওচৰ চুবুৰীয়া বুলি মাতোঁ তেওঁলোকেও আমাক বিহুত হওক বা কিবাকিবি পাতিলেও আমাক ওচৰ চুবুৰীয়া বুলি মাতে তেনেকুৱা আমি মিলা মিলিয়ে থাকোঁ মিলা পিতিয়ে থাকোঁ ঠিক তেনেকৈ আমিও ক'বাত কিবা এটা মানে উৎসৱ হ'লেও আমি যাওঁ তেওঁলোকেও আহেই আহে একেলগতে আমি চাওঁ বা কথা বতৰা পাতোঁ যেতিয়া আমি ওচৰত তেওঁলোকক সকলোকে লগ পাওঁ তেতিয়া আমি একেলগতে আমি একে অসমীয়া কথাই পাতোঁ তেওঁলোকে তেতিয়া যে আমি বড়োত পাতিব লাগে বা বঙালীত পাতিব লাগে বা মিচিঙত পাতিব লাগে সেইটো নিবিচাৰে যেতিয়া য'ত আমি তেনেকুৱা কথা আমি ব্যৱহাৰ কৰোঁ তেওঁলোকেও তেনেকৈ পাতে বা তেওঁলোকৰ ঘৰত বা তেওঁলোকৰ ভাষাত পতাটো পাতে আমিও আমাৰ ঘৰত থাকিলে আমি তেনেকৈ কথা পতা হয় যেতিয়া আমি গোটেই মানে অঞ্চলৰ মানুহবোৰ ক'বাত কেতিয়াবা কেনেবাকৈ আমি লগ পাবলগীয়া হয় তেনেকৈ আমি নিজৰ মানে চবেই একেই বুলি আমি একেটা ভাষাই পতা হয় তেওঁলোকেও যে আমা ভাষা আমি পাতিম সেইটো নকয় তেওঁলোকেও চবৰ লগতে মিলা মিলি কৰি পাতে সেইটোৱে আৰু আমাৰ মানে অঞ্চলৰ মোকামিলা অসমীয়া ভাষাটো মানে কয় আৰু